আমাৰ থলুৱা যিবিলাক খাদ্য অসমীয়াৰ সেই খাদ্যৰ জুতিবিলাক আন জাতিয়ে দিবও নোৱাৰে আৰু আন ক'তো পোৱাও নাযায় আমি সেই খাদ্যবিলাকৰ কথা ক'বলৈ গ'লে এনেকুৱা বহুত থলুৱা খাদ্য আছে যিবিলাক কৈ শেষ কৰিব নোৱাৰি আৰু সেই খাদ্যবিলাকৰ ভিতৰত যেনেকৈ আমি হাঁহৰ লগত কোমোৰা খাওঁ হাঁহে কোমোৰাই এবিধ ব্যঞ্জন আকৌ পাৰ আৰু কলডিল কল পচলা তাৰপাছত কল খাৰ মাছৰ পিটিকা মাছ পাতত দি খাওঁ তাৰপাছত মাছৰ টেঙা জোল কচু কচু শাকৰ লগত মাছৰ মূৰ এনেকুৱা বহুত ধৰণৰ খাদ্য আছে অসমীয়াত অসমীয়াৰ এই থলুৱা খাদ্যবোৰ কৈ শেষ কৰিব নোৱাৰি যিমানবোৰ খাদ্য আছে সেইবিলাকৰ ভিতৰত কেইবিধমানৰ কথাহে কৈছোঁ আৰু এনেকুৱা বহুত খাদ্য আছে কৈ থাকিলে শেষ নহ'ব তাৰ ভিতৰতে এই কেইবিধৰ কথাকে মই ক'লোঁ